অ' কওকচোন অ' আছোঁ ৰ'ব অ ভাল

অ' কোনে কোনে যাব কিহতকে যাব অ ও ও যাম দিয়ক নামঘৰতহে কি লৈ যাব অ হ'ব দিয়ক ওম অ হ'ব দিয়ক ওম হ'ব দিয়ক কি লৈ যাব পিছে ট্ৰেকাৰখনত বা আকৌ কিমান মান লয় অ যদি সাতশ লয় বাৰু ঠিকে আছে

ও শৰাইখনত আকৌ কি কি দিব অ ও অ তাৰপৰা মন্দিৰত কি ফল ল'ব

অ ঠিকে আছে এশ টকা দি যদি নহয় তেতিয়া আকৌ বে অলপ বেছিকৈ তুলিব অ এশ টকা দি নহ'ব পাৰে আঠশ টকা যদি গাড়ী ভাৰা লয় আৰু সেইবিলাকত পইচা নালাগিব জানো অ তেনেকুৱা কৰক ডেৰশকৈ তোলক